আমাৰ অসমীয়া সংস্কৃতিটো আচলতে বিয়া অনুষ্ঠানটো খুবেই ডাঙৰকৈ অনুষ্ঠিত কৰা হয় আৰু মানুহবিলাকে খুব নীতি নিয়মৰ মাজেৰেই বিয়াখন অনুষ্ঠিত কৰে প্ৰথমতে দৰাৰ ঘৰৰ মাক দেউতাকে বা তেওঁলোকৰ পৰিয়ালৰ লোকে ছোৱালী চাবলৈ যায় আৰু ছোৱালী চাই তেওঁলোকৰ পছন্দ অনুসৰি তেওঁলোকৰ ছোৱালীৰ ঘৰৰ মানুহকো নিমন্ত্ৰণ জনায় আৰু ছোৱালী ঘৰৰ মানুহো দৰাৰ ঘৰলৈ যায় তাৰপিছত সেই পাত্ৰ আৰু পাত্ৰীগৰাকীয়ে দেখা সাক্ষাৎ কৰে আৰু তাৰ পিছতে বিয়াৰ দিন ঠিক কৰে আৰু তেওঁলোকে তামোল পাণ পেলায় শৰাই দি পেলাই দৰাৰ ঘৰৰ পৰা কইনা ঘৰলৈ শৰাই দি পেলাই তামোল পাণ দি পেলাই আচলতে বিয়াখন তেওঁলোকৰ ডেটটো তেওঁলোকৰ যি বিবাহৰ দিন সেই দিনটো ধাৰ্য কৰে আৰু কইনায়ো সেই দিনাখন মূৰ দোঁৱাই সমাজৰ আগত সেই ডেট দিনটো ঠিক হ'ল বুলি অনুমতি লয় তাৰ পিছতে বিয়া আহি পায় বিয়াৰ খন সুকলমে হৈ যাবৰ বাবে প্ৰথমতেই কৰা হয় ন পুৰুষৰ শ্ৰাদ্ধ দৰাৰ ঘৰতো সেই শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয় আৰু কইনা ঘৰতো সেই শ্ৰাদ্ধ অনুষ্ঠিত কৰা হয় তাৰপিছতে যিদিনাখন বিয়া হয় সেই দিনাখন পুৱা দৰাই আচলতে দৰাৰ ঘৰৰ ফালৰ পৰা দৰাৰ পৰিয়ালৰ ফালৰ পৰা জোৰোণ দিবলৈ আহে কইনাৰ ঘৰলৈ আৰু সেইদিনা কইনাৰ ঘৰত আচলতে কইনাক মাহ হালধিৰে নোৱাই ধোৱাই সাজু কৰা হয় আৰু দৰাৰ ঘৰৰ পৰা সকলো বয় বস্তু লৈ কইনাক জোৰোণ দিবলৈ অহা হয় আ অলংকাৰ কাপোৰ কানি মাছ তামোল পাণ ইত্যাদিৰ সৈতে কইনাক জোৰোণ দিয়াহি হয় সেইসমূহ অলংকাৰ দৰাৰ মাক দৰাৰ সম্পৰ্কীয় যিসমূহ জ্য়েষ্ঠ আছে তেওঁলোকে কইনাক পৰিধান কৰায় আৰু কইনাক সকলোৰে সন্মুখত সেৱা লয় তাৰপিছতে তেওঁলোকক মান ধৰা হয় যিসমূহ দৰাৰ ঘৰৰ মানুহ কইনাই সেইসকল লোকক মান ধৰে তাৰপিছতে আচলতে কইনাই সেই দিনটোৰ সাজি কাচি থাকে আৰু বিভিন্ন আলহী অতিথি আহে সেইদিনাখনেই ইয়াৰ পিছত দৰা ঘৰৰ মানুহ গুচি যায় আৰু যেতিয়া দৰা ঘৰতো সেই সময়ত বিয়াৰ আয়োজন চলি থাকে অভ্যৰ্থনা চলি থাকে কইনাৰ ঘৰতো অভ্যৰ্থনা চলি থাকে আৰু ৰাতিলৈ দৰাক নুওৱাই ধুওৱাই আচলতে আয়তীসকলে ধুনীয়াকৈ কলৰ তলত নুওৱায় আৰু তাৰ আগে আগেই পানী তুলিবলৈ যায় নৈ অথবা পুখুৰীৰ পৰা আয়তীসকলে পানী তুলে পানী তোলাৰ নাম আছে অসমীয়া সমাজত নাম গাই গাই আয়তীসকলে পানী তুলিবলৈ যায় সেই পানী তুলি আনে আৰু দৰাক নুওৱায় তাৰপাছত মাহ হালধি দি সুন্দৰকৈ সেইদৰে কইনাকো নুওৱা হয় কইনাকো ঠিক একেদৰেই নুওৱা হয় আৰু সেইসমূহত অসমীয়া সমাজত যিসমূহ বিয়ানাম আছে যিসমূহ লোকাচাৰ আছে সেইসমূহ সুন্দৰকৈ ফুটি উঠে আৰু দৰাঘৰ কইনাঘৰ দুইখন ঘৰে উদুলি মুদুলি হয় গধূলি লগে লগেই বিয়াৰ যি সময় লগ্ন আছে সেই সময়টো দৰা কইনাৰ ঘৰলৈ যাবলৈ ওলায় আৰু সেইদিনাখন দৰাক ৰামৰ লগত তুলনা কৰা হয় আৰু কইনাক সীতাৰ লগত গতিকে সেই বিয়ানামসমূহতো সেই ৰাম সীতাৰ লগত সম সংগতি ৰাখি পেলাই বিয়ানামসমূহো গোৱা হয় তাৰপিছতে দৰা ওলাই যায় সুন্দৰকৈ ঢোলে দগৰে দৰা কইনাক আনিবলৈ ওলাই যায় কইনাৰ যিসমূহ ঘৰৰ ব্যক্তি আছে যিসমূহ বন্ধুবৰ্গ আছে তেওঁলোকে গেটৰ মুখতে কইনাৰ পদূলি মুখতে কলতলতে দৰা আদৰাৰ পৰ্বটো আৰম্ভ কৰে আৰু তাত তামূলী পীৰাত দৰাক আনি পেলাই আদৰি পেলাই ভৰি ধুওৱা হয় কইনাৰ ভনীয়েকে সাধাৰণতে দৰাক ভৰি ধুৱায় তাৰপিছত কইনাৰ দেউতাকে আদৰে আৰু জ্য়েষ্ঠসকলে আদৰে দৰাৰ লগত এজন দৰা ধৰাও যায় আৰু দৰাক সেইদৰে নি পেলাই ৰভাতলি পোওৱাগৈ হয় আৰু বামুণে ইফালে মন্ত্ৰ পঢ়ি থাকে আৰু সেই মন্ত্ৰ দৰায়ো গৈ পেলাই পঢ়েগৈ আৰু বিয়াখন আৰম্ভ হয় আৰু অলপ সময় পিছতেই কইনা ওলাই আহে হোমৰ জুই কাষত দুইগৰাকী কইনা আৰু দৰা বহা হয় তাৰপিছতে তেওঁলোকক মন্ত্ৰ পাঠ কৰোৱা হয় দেউতাকে কন্যা দান কৰে আৰু কইনাৰ ভায়েকে আখৈ দিয়ে সেই পৰ্ব অসমীয়া সমাজত আছে তাৰ পিছতে বিয়া ভগা হয় তাৰপিছতে ভিতৰলৈ নি সকলোৱে আচলতে সৰু সৰু কিছুমান খেল খেলে এই ধৰক ইজনে সিজনক জলপান খুৱাই দিয়া আঙঠি লুকুওৱা ইত্যাদি তাৰ পিছতে কন্যা বিদাই দিয়া হয় কন্যা বিদায় দিয়া সময়খিনি সঁচাকৈ খুব দুখলগা সময় আৰু কইনাই আচলতে তিনিচাটি চাউল মাৰি ঘৰৰ পৰা ওলাই আহে আৰু কইনা লৈ দৰা ইতিমধ্য়ে ঘৰ পায়হি আৰু ঘৰতো সেইদৰে দৰাৰ মাকে দৰা আৰু কইনা দুয়োকে আদৰে তাৰপিছতে কইনাই দৰা ঘৰৰ গোসাঁইঘৰত সেৱা কৰে পাকঘৰত সেৱা কৰে আৰু নিজৰ দায়িত্ববোৰ চমজি লয় সেইদৰে এখন অসমীয়া বিবাহ সম্পন্ন হয় আৰু ইয়াৰ পিছতেই পিছদিনাখন খুবা খুবুনী পতা হয় দৰা কইনা যাতে কোনো অসূয়া অমংগল নহয় তেওঁলোক যাতে সুকলমে তেওঁলোকৰ বিবাহিত জীৱন পালন কৰিব পাৰে সেই হেতুকে তেওঁলোকক খুবা খুবুনী অনুষ্ঠানটি অনুষ্ঠিত কৰি সেইদিনাখনৰ পৰা তেওঁলোকক তেওঁলোকৰ বিবাহিত জীৱন আৰম্ভ কৰিবলৈ সমাজে বা ঘৰখনে অনুমতি দিয়ে এইদৰেই সম্পন্ন হয় অসমীয়া সমাজৰ এখন বিয়া